আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে প্ৰায়ভাগেই জন প্ৰায়ভাগেই আটাইবোৰেই জনপ্ৰিয় ঠাইখন হৈছে কাৰণ কৰ্মসূত্ৰে যিখন ঠাইলৈ যায় সেই ঠাইখনেই হৈছে গুৱাহাটী গুৱাহাটী মহানগৰত আমাৰ গাঁৱৰপৰা বহুতো যুৱক যুৱতী কামৰ সন্ধানত যোৱা দেখা যায় আৰু তেওঁলোকে বিভিন্ন ধৰণৰ কাম তাত বাছি লোৱা বুলি গম পাব পাৰিছোঁ আৰু তেওঁলোকে তাত কৰা কামবোৰ হ'ল যেনে ছিকিউৰিটি গাৰ্ডৰ কাম কৰে তাৰ পিছত চকীদাৰ আৰু বিভিন্ন ধৰণৰ ব্যক্তিগত কাম ব্যক্তিগত স্কুলবিলাকতো কাম কৰে যিবিলাকৰ কামৰ কোনো ধৰণৰ নিৰাপত্তা নাই বা ভৱিষ্যত জীৱনৰ কোনো স্থায়ী এটা উপাৰ্জনৰ কাৰণে ৰাস্তা নাই এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ তেওঁলোকে তাত যায় আৰু কিছুমানে নিজাকৈ ব্যৱসায়ো কৰে সৰু সুৰা মাংস মাছ আদি বিক্ৰী কৰি কিছুমানে তাত চলিব বিচাৰে গুৱাহাটীখনকে তেওঁলোকে উপাৰ্জনৰ থলী বুলি ভাবি আহিছে আৰু তেওঁলোকে গুৱাহাটীকে তেওঁলোকৰ যিখিনি পৰিয়াল চলাবৰ কাৰণে যিখিনি উপাৰ্জন কৰিব বিচাৰে তাতে তেওঁলোকে কৰিবলৈ যায়